মোৰ প্ৰিয় খাদ্য বুলি ক'লে মই মিঠাই খাই ভাল পাওঁ মিঠাই যেনেকুৱা ধৰণৰ গাখীৰৰ মিঠাই ৰচগুল্লা কালাকাণ্ড কাজু বৰফি লালমোহন এনেধৰণৰ মিঠাইবোৰে ভাল পাওঁ মই টাউনলৈ গ'লে প্ৰায়ে ঘোষ হোটেল লখিমপুৰৰ ঘোষ হোটেল ৰাজস্থান হোটেল এনেকুৱা ধৰণৰ হোটেলতে মই চাহ মিঠাই খাওঁ আৰু মই কিছুমান মিঠাই যেনেকৈ যিবিলাক বনাব ধৰি থওঁক ঘৰতে ৰসগুল্লা লালমোহন এনেকুৱা ধৰণৰ কিছুমান মিঠাই মই ঘৰত বনাওঁ আৰু ছোৱালীজনী দেউতাক বা মই টাউনলৈ গ'লেতো মিঠাই খাওঁৱেই ছোৱালীজনী আৰু দেউতাক টাউনলৈ গ'লেও মই মিঠাই আনিবলৈ কওঁ আৰু মই মিঠাই খাই বহুত ভাল পাওঁ